যোৱা বছৰ আমাৰ ঘৰুৱা ব্যৱহাৰৰ কাৰণে এটা ইনভাৰ্টাৰ লৈছিলোঁ ছোকাম কোম্পানিৰ আৰু ইয়াক ব্যৱহাৰ কৰি থকা প্ৰায় আজি এক বছৰ হ'ল আৰু এক বছৰীয়া অভিজ্ঞতাৰ পৰা যদি ইয়াৰ কিবা নেতিবাচক দিশৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়া ক'ব লাগিব পোনতেই এটা কথা যে ইয়াৰ গৰম বতাহ ওলাই যোৱা যিটো বাট সেই বাটটো কোম্পানীয়ে জোখতকৈ অলপ বেছি ডাঙৰকৈ ৰাখিলে এই বাটটোৱেদি কি হয় মাজে মাজে জেঠী ভিতৰলৈ সোমাই যায় আৰু জেঠী সোমোৱাৰ কাৰণেই ইনভাৰ্টাৰটো বেয়া হৈ যায় এই কথাটো প্ৰথমতে মই জনা নাছিলোঁ ইনভাৰ্টাৰটো বেয়া হোৱাৰ কাৰণে মই যেতিয়া মেকানিকৰ ওচৰলৈ ভাল কৰিবলৈ নিছিলোঁ তেতিয়া মেকানিকে ভিতৰত মৰা জেঠী পাইছিলে আৰু মেকানিকে মোক ক'লে যে এই জেঠী সোমাই যোৱা কাৰণে ভিতৰত চৰ্ট চাৰ্কিত হ'ল আৰু চ চৰ্ট চাৰ্কিত হোৱাৰ কাৰণেই ইনভাৰ্টাৰটো বেয়া হ'ল আৰু এই ঘটনাটো এবাৰ নহয় দুবাৰ নহয় মোৰ লগত প্ৰায় তিনিবাৰ হ'ল আৰু একেটা ঘটনাৰ কাৰণেই এই জেঠী সোমাই যোৱা ঘটনাটোৰ কাৰণেই ইনভাৰ্টাৰটো তিনিবাৰকৈ বেয়া হ'বলৈ পালে গতিকেনে দুৰ্বলতাৰ দিশৰ পৰা যদি চাবলৈ যাওঁ এই বাটটো যদি কোম্পানিয়ে অলপ সৰু কৰি দিলেহেঁতেন তেতিয়াহ'লে ইন্ভাৰ্টাৰটো এই সমস্যাটোৰ সন্মুখীন নহ'লহেঁতেন গতিকেনে আৰু বেলেগ সমস্যাৰ মই সন্মুখীন হোৱা নাই ইনভাৰ্টাৰটো লোৱাৰ পৰা নেতিবাচক বুলিবলৈ গতিকে এইটো দিশ বুলিয়ে মই ক'ব লাগিব